অ হয় কোনে ক'লে অ কওক কওকচোন অ অ আছিলে বাৰু কওকচোন

আপোনাৰ হেৰি কিমানমান লাগিছিলে এশজন মানুহৰ কাৰণে লাগিলে আপোনাক বিশ কেজিৰ পৰা আপোনাৰ পঁচিছ কেজিমান ইমান নালাগে ইমান নালাগিব চাগৈ আৰু কথাটো হ'ল বাইদেউ

হয় হয় ক'ৰপৰা ক'লে অ শিঙিমাৰী মানে মই ঠিক ধৰিব পৰা নাই হয় হয় হয় তো আপুনি নিজেই লৈ যাবহিনে নে মানে মানুহ দি দি নিবনে নে আমাক

হয় তো পেমেণ্টটো আপোনালোকে তাতে কৰাই দিব নহয় জানো

যদি তেতিয়া আপোনাৰ দুশ ষাঠি টকামানকৈ দি দিব আৰু তাতকৈ মানে তাতকৈ নহয় তাতকৈ হেৰি কমালে আমালৈ একো নাথাকেগৈ গাড়ীৰ তেল আকৌ কাটিবলৈ দিয়া মানুহজন গোটেই বেলাটো ব্যস্ত হৈ যায় যে চাওঁ এইটো গৈ পাই লওঁচোন মানুহজনক মই ফোনত পিছত আপোনালোকৰ লগত কথা পতাই দিব মোৰ লগত কি হয় মই মিলাই ল'ম বাৰু দেই অ দিয়ক ঠিক আছে অ অ অ